ন লাখ নিৰানব্বৈ হাজাৰ নশ নিৰানব্বৈ দুই লাখ পঞ্চানব্বৈ হাজাৰ চাৰিশ দুই তিনি লাখ বত্ৰিছ হাজাৰ পাঁচশ পঁচিছ এক লাখ ন হাজাৰ নশ নিৰানব্বৈ এঘাৰ হাজাৰ দুশ বাইছ